মোক সুধা হৈছে জিনছৰ বিষয়ে ৰেংদাৰ জিনছটো মোৰ মানে অতি প্ৰিয় কিয়নো ই ইমানেই আৰাম আৰামদায়ক আৰু মই তাক আজি মই আজি চল্লিছ পঞ্চাছ বছৰৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এইটো জিনছ বহুত ভাল ইয়াক ই আৰামদায়ক ইয়াক পিন্ধিব পাৰি কিন্তু ইয়াৰ নিগেটিভিটি এটা নথকা নহয় ইয়াৰ ঋণাত্মক দিশ এটাও আছে এই গৰম দিনত অলপ পিন্ধি মানে অলপ অশান্তি লাগে কিন্তু এতিয়া ঠাণ্ডা দিনৰ কাৰণে মানে বহুত আৰামদায়ক আৰু ইয়াক পিন্ধিব পাৰি